মোৰ প্ৰথম ফোনটোৰ নাম হয় টেকন' প'ভা আৰু মোৰ যিহেতু মোৰ বয়স ওঠৰ বছৰ সেইকাৰণে মই মেট্ৰিক পাছ কৰাৰ পিছতহে মো স্মাৰ্ট ফোন পাইছোঁ তেতিয়াৰ পৰা স্মাৰ্ট ফোনৰ প্ৰযুক্তি যথেষ্ট সলনি হৈছে যেনেকৈ আগৰ দিনত মানুহে কী পেড মোবাইল ব্যৱহাৰ কৰিছিল আৰু তাত এনেকুৱা কোনো ধৰণৰ অনলাইন যোগাযোগৰ ব্যৱস্থা নাছিল বৰ্তমান যুগত যেনেকুৱা আছে তাত মানুহে বুটামত টিপি টিপি মোবাইলটো চলাইছিলে বৰ্তমান যুগত স্মাৰ্ট ফোনৰ প্ৰযুক্তি যথেষ্ট আগবঢ়া আগৰ দিনৰ মানুহে খালী ফেচবুকটোহে চলাব পাইছিল বৰ্তমান দিনত ফেচবুকৰ লগতে ফেচবুকৰ লগতে ইনষ্টাগ্ৰাম ৱাটছআপ টুইটাৰ আৰু বিভিন্ন ধৰণৰ এপৰ সুবিধা পাইছে আৰু বৰ্তমান যুগৰ স্মাৰ্ট ফোনৰ যোগেদি বিভিন্ন ধৰণৰ অফিচ কাছাৰী স্কুল আদিৰ কামবোৰ সহজতে হৈ যায় আৰু বিভিন্ন ধৰণৰ কামত সহায় কৰে যোনটো আগৰ দিনৰ মোবাইলে কৰিব পৰা নাছিল সেইকাৰণে স্মাৰ্ট ফোনৰ প্ৰযুক্তি তেতিয়াৰ পৰা আজিলৈকে বহুত সলনি হৈছে